অসমৰ অসমীয়া ভাষাৰ টাই আহোমৰ দিনৰপৰাই বিভিন্ন কথিত ভাষা হৈ আহিছে আৰু তাৰ ভিতৰত তাৰ অসমীয়া ভাষাৰপৰা বিভিন্ন উপভাষা হোৱাও দেখা যোৱা দেখা যায় যেনে আমি ইয়াৰপৰা উজনি অসমৰপৰা নামনি অসমৰ কথা ক'ব পাৰোঁ যেতিয়া আমি নামনি অসমৰ বৰপেটালৈ যাওঁ বৰপেটীয়া উপভাষা নলবাৰীলৈ গ'লে দেখিবলৈ পোৱা যায় নলবৰীয়া উপভাষা আৰু সেই ভাষাবিলাকৰ তেওঁলোকৰো এটা সুকীয়া এটা অস্তিত্ব আছে আৰু শুনিবলেও শুৱলা লাগে সেই সেইবাবে উপভাষাবিলাকে আমাক বিভিন্ন ক্ষেত্ৰত সমন্বয় গঢ়ি ৰখাত অসমীয়া ভাষাটো বিশেষকৈ সমন্বয় গঢ়ি ৰখাত তেওঁলোক এটা তেওঁলোকৰ বিভিন্ন সহযোগ আছে আৰু এইবিলাক শুনিবলৈ কিছুমান ভাষা আছে যিবিলাক খুব শুৱনি খুব আমি সুন্দৰভাৱে সেইবিলাক উপস্থাপন কৰা বিভিন্ন এই আঞ্চলিক বাতৰি হওক বা দুৰদৰ্শনৰ কেন্দ্ৰৰ জড়িয়তে তেওঁলোকৰ ভাষাবিলাকৰ উপভাষাবিলাকৰ সুন্দৰকৈ প্ৰতিপন্ন কৰি আন ভাষা মানুহকো বুজাবলৈ চেষ্টা কৰা বিভিন্ন সময়ত আমি পৰিলক্ষিত হওঁ এইবিলাক কথাৰ দ্বাৰাই আমাৰ অসমৰ অসমীয়া মানুহবিলাক বিভিন্ন আঞ্চলিক ভাষা হওক উপভাষা হওক আমি জাতিটোৰ ৰক্ষাৰ কাৰণে সমন্বয় ৰক্ষা কৰিবলৈ ই এটা আমাক সবল শক্তি প্ৰদান কৰিছে বুলি মই ভাবোঁ সেইবাবে উপভাষাবিলাকক মানুহে যিকোনো সময়ত তেওঁলোকক ঠাট্টা কৰিব নেলাগে তেওঁলোকৰ শুনিবলৈ এই যে ভাষাবিলাক বেলেগকৈ কয় যেনেকৈ উজনি অসমৰ মানুহে আমি বেলেগকৈ এটা উচ্চাৰণে কথাবিলাক পাতোঁ আৰু নামনি অসমত দেখিবলৈ পোৱা যায় বেলেগ এটা ভংগীৰে তেওঁলোকে তেওঁলোকৰ সেই আঞ্চলিক ভাষাটো তেওঁলোকে আদান প্ৰদান কৰে গতিকে এই এইবিলাক এইবিলাকৰ জড়িয়তে আমাৰ বিভিন্ন বিভিন্ন সময়ত বিভিন্ন অঞ্চলত এই ভাষা ভাষাবিলাক উপস্থাপনৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হৈছে